হেল্ল' অঁ বাইদউ এই আজিয়ে মই এইফালে গৈছিলোঁ হেৰি এই নিজুহঁতৰ ঘৰলৈ গৈছিলোঁ তাত সেই খবৰ হেৰি কথা গম কথা এটা গম পাই আহিলোঁ এই আপুনি হেৰি এইটো কি বুলি বুলি কয় আগতে অৰুণোদয় পাই জানো অঁ তেতিয়াহ'লে সেই ইয়াত নোপাওঁ আমাৰ এই আজাদৰনো হেৰিয়ত তাত এই হেৰি কৰি আছে হেনো অনলাইন কৰি আছে অৰুণোদয় তাৰপৰা এতিয়া মই বোলোঁ তাই আপোনালৈয়ো খবৰটো দিওঁ ফোনৰ নম্বৰটো আছিলে মোৰ ইয়াত কাইলৈ আমি চাৰিজনীমান সেহেঁতৰ হেৰি চুকৰ চাৰিজনীমান যাব তাৰপৰা সেই ডকুমেণ্টছ বোলে ফটো লাগিব পাছবুক আধাৰ কাৰ্ড ভোটৰ কাৰ্ড তেনেকৈ লৈ পেনি পেলাই হেৰি যাব লাগিব নহ'লে এঘাৰটামান বজাত যাম বুলি কৈছে এঘাৰটামান বজাত আমাক ওলাবলৈ কৈছে

ডকুমেণ্টছ এই ফটো লাগিব পাছবুক লাগিব আধাৰ কাৰ্ড লাগিব অঁ অঁ অৰুণোদয় কেন্দ্ৰত কৰি আছে আমাৰ আজাদ তিনিআলিত তাৰাপৰা আনি পেনি মানে অঁ তাত কৰি আছে ন অনলাইন কৰি আছে কাইলৈ হেৰি কৰিব হ'ব দিয়ক